মই ভ্ৰমণ কৰিছোঁ কিছুমান সৰু সুৰাকৈ নিজৰ জিলাখনৰ ভিতৰতে ভ্ৰমণ কৰিছোঁ নিজৰ জিলাখনত ভ্ৰমণ কৰা বুলি ক'লে বিশেষভাৱে মই মঠ মন্দিৰবিলাকত যোৱা হয় আমাৰ ইয়াতে এটা মন্দিৰ আছে আচলতে মন্দিৰ বুলি ক'লে ভুল হ'ব তাক মাজাৰ কয় তাতে হিন্দু মুছলিম সকলোৱে একত্ৰিত হৈ পূজা কৰে মনৰ কামনাৰ বাবে মানুহৰ মুখে মুখে চলি অহা কথা অনুসৰি জানিব পাৰিছোঁ যে মাজাৰত গ'লে নিজৰ মনোকামনা পূৰ হয় সেইকাৰণে ছোৱালী দুজনীকে লগত লৈ এবাৰ মাজাৰৰ পৰা আহিলোঁ তাত দেখি পালোঁ সকলো হিন্দু মুছলিম একত্ৰিত হৈ যেতিয়া পূজা কৰি থাকে নিজৰ মন বহুত বিশুদ্ধ হৈ যায় সেইকাৰণে ভাবিছোঁ যে তাত সঁচাই মানুহৰ মনৰ কামনা পূৰ হয় তাৰ পাছতে মই পদূমণি আইথান গৈছোঁ মোৰ ছোৱালী দুজনীৰ লগতে গৈছোঁ কাৰণ মোৰ ছোৱালী দুজনী কেতিয়াবা কিছুমান কাল অনুসৰি এ বসন্ত ৰোগে দেখা দিয়ে আৰু আমাৰ অসমীয়া মানুহে বসন্ত ৰোগটো আই মাতৃৰ আগমন বুলি মানে বিশ্বাস কৰে গতিকে সেইকাৰণে মই আই মাতৃৰ চৰণত সেৱা ল'বলৈ বুলি পদূমণি থানলৈ গৈছোঁ আৰু লখিমপুৰ জিলাখনৰ ভিতৰতে তেনেকুৱা সৰু সুৰা বহুত ভ্ৰমণ কৰিছোঁ যদিও মোৰ দীঘলীয়া ভ্ৰমণ বুলি ক'বলৈ মাত্ৰ এবাৰেই হৈছে সেয়া হৈছে মই গুৱাহাটীলৈ গৈছিলোঁ তাকো মই ভ্ৰমণ এনেই আনন্দত ফুৰিম বুলি নহয় নিজৰ কামৰ কাৰণেই ভ্ৰমণ কৰিবলগীয়া হ'ল মোৰ ছোৱালীজনীয়ে তাত এটা সুন্দৰ কলা সংস্কৃতিত অংশগ্ৰহণ কৰিছিল তেতিয়া ছোৱালীজনীক লৈ মই তালৈ ভ্ৰমণ কৰিছিলোঁ তাত গৈ মোৰ খুবেই ভাল লাগিল যাওঁতে মই ট্ৰেইনতে যাত্ৰা কৰিছিলোঁ তাৰ পাছত যেতিয়া গুৱাহাটী চহৰত আমি থাকি দুই তিনিদিন তাতেই ফুৰা চকা কৰিছিলোঁঁ তেতিয়া আমি গাড়ীত ভ্ৰমণ কৰিছিলোঁ আমাৰ অসমৰ চুকে কোণে ঠাইবোৰত ইমানেই মনোৰম দৃশ্য চালে চাই থাকিবলগীয়া গাড়ীত গৈ থাকোঁতেও আমি গাড়ীৰ খিৰিকিৰে ৰাস্তাৰ দাঁতিত যিবিলাক গছ গছনি বা বিভিন্ন ফুলগছ বা কিছুমান ডাঙৰ গছো দেখা পাইছিলোঁ বাছত চলন্ত বাছত গৈ থাকোঁতে খিৰিকিৰে বাহিৰলৈ চাইও বহুত ভাল লাগে গতিকে ভ্ৰমণ কৰাৰ আশা মোৰ আকৌ আছে আকৌ মই ভ্ৰমণ কৰিম বুলি ভাবোঁ ইয়াৰ আগতেও ভ্ৰমণ কৰি বহুত ভাল পাইছোঁ সেইকাৰণে আকৌ মই ভ্ৰমণ কৰিম বুলি ভাবোঁ এতিয়া ভাবিছোঁ যদি একো অসুবিধা নহয় পুনৰ আকৌ ছোৱালী দুজনীকে লগত লৈ মই আকৌ এবাৰ ভ্ৰমণ কৰিবলৈ তিনিচুকীয়াৰ ফালে ওলাম বুলি আশা কৰি আছোঁ তেনেকৈ আগৰবাৰ ভ্ৰমণ কৰোঁতে মই লগত কোনো ধৰণৰ খোৱাবস্তু লৈ যাব নোৱাৰিলোঁ গতিকে বাটত বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ ৰাস্তাত য'তে ত'তে নামি দোকান পোহাৰ পাবলৈও অকণমান অসুবিধা হয় গতিকে সৰু ল'ৰা ছোৱালী লগত লৈ ভ্ৰমণ কৰিবলৈ যোৱা মানে খোৱাবস্তুৰ টোপোলা হাতত লৈ যোৱাটো নিতান্তই প্ৰয়োজন তেতিয়া কোনো ধৰণৰ অসুবিধা আৰু ৰাস্তাত নহয় তাত গৈ মই অৱশ্যে বহুত ভালেই পাইছিলোঁ কিছুমান চাবলগীয়া জেগা আছিল গুৱাহাটীত নিজৰো কিছুমান ব্যক্তিগত অসুবিধা হোৱাৰ বাবে সকলোবিলাক ঠাই ফুৰিবলৈ যাব নোৱাৰিলোঁ এতিয়া বৰ্তমান সময়ত মোৰ ছোৱালী দুজনীয়ে মোক কৈ আছে বন্ধ পালেই আমি আকৌ পুনৰ গুৱাহাটী ফুৰিবলৈ যাওঁ মোৰ কিন্তু তিনিচুকীয়াৰ ফালে যাবলৈ এবাৰ মন আছে কাৰণ সেইফালৰ আমাৰ উজনি অসমৰ ঠাইখিনিও সিহঁতক এবাৰ দেখুওৱাৰ ভাল ইচ্ছা এটা মোৰ আছে গতিকে ভাবিছোঁ এইবাৰ ভ্ৰমণত ভালদৰে ঘৰৰ পৰা ঘৰৰ পৰা খোৱাবস্তুৰ টোপোলা আৰু যিখিনি লাগতীয়াল বস্তু সকলোবিলাক লগত বান্ধি লৈ যাম বুলি আশা কৰি আছোঁ যদি কোনো ধৰণৰ অসুবিধা নহয় পুনৰ আকৌ ভ্ৰমণলৈ ওলাম বুলি আশা কৰিছোঁ